মোৰ গৃহ চহৰৰ সকলোবোৰ বস্তুৱে মোৰ ভাল লাগে তাৰ ভিতৰত তাৰ ভিতৰত ভাললগা বস্তুটো হৈছে আমাৰ চহৰত প্ৰায় সকলো ধৰণৰ সকলো ধৰণৰ জনজাতিৰ মানুহে বসবাস কৰে তাৰ ভিতৰত যেনে অসমীয়া মিচিং কছাৰী ৰাভা কোচ কলিতা ইত্যাদি তথাপিতো আমাৰ চহৰৰ মানুহবিলাকৰ মাজত বহুতেই বহুতেই মিলা প্ৰীতিৰে একেলগে বসবাস কৰে ইঘৰে সিঘৰে আহ যাহ কৰে বিপদৰ সময়তো সহায়ৰ হাত আগবঢ়ায় আনকি সকলো ধৰণৰ ধৰ্মীয় কাম কাজতো সকলোৱে সকলোৱে আগভাগ লয় হাই কাজিয়া প্ৰায় নকৰে বুলিয়েইে ক'ব পাৰি আমাৰ ঘৰৰ ওচৰতে এটি বৰনামঘৰ আছে যিকোনো ধৰণৰ আলোচনাৰ বাবে প্ৰায়ে সকলো জনজাতি ৰাইজে গোট খায় সৰু ডাঙৰ সৰু ডাঙৰ প্ৰায় সকলো ধৰণৰ সকলো ধৰণৰ কাম কাজৰ বা যিকোনো ধৰণৰ আলোচনা কৰি সিদ্ধান্তবিলাক লয় এইবিলাকৰ কাৰণে মোৰ ভাল লাগে